কিবা অকণমান চাইড হৈ দে

নহয় অথনি আৱাজটো মিলাই অহা নাই যাম চাগে চাৰিটামান বজাত

যাম আজি বতৰো অলপ ঠাণ্ডা অকণমান লাহে ধীৰে যাম আৰু বতৰ এইকেইদিন দেখা নাই জানো কিমান ঠাণ্ডা হৈছে

সময়ে নিমিলা হৈছে আহিব কাৰণে ঠাণ্ডাও পৰিছে এইকেইদিন চাৰিটামান বজাত ওলাই দিম তেতিয়া পাই যাম চাই লওচোন গৈ পিনি

গৈ প্ৰথম ফিল্ডত পাই লওগৈ তাৰপৰা কি হয় চাম আৰু লগত লৈ ল'বিচোন বাৰু

ঠিক নহয় জানো অহা কথা আছিলে মই খবৰ খবৰ লৈ চাম বাৰু অঁ অঁ ফোনটো লগাই থ'ব লাগিব এই এইকেইদিন ঠাণ্ডা কাৰণে কোনো ওলাব মন কৰা নাই আকৌ অঁ ইভিনিঙত ভালেই ৰাতিপুৱা যিটোহে কুঁৱলী মাৰে মানুহ উঠিবকে নোৱাৰা য় ঠাণ্ডাত আবেলিয়ে ভাল হ'ব

গোটেইকেইটা ক'ত আহিব সবৰে কাম থাকে নহয় আহো বুলি ক'লে সব আহিব নোৱাৰেতো গাটো গৰম কৰিব লাগিব সময় পালে অঁ অঁ

অঁ সব ল বস্তুবোৰ লগত লৈ যাব লাগিব ফোন কৰিব লাগিব লগেই পাবলৈ টান হৈছে সবকে আজিকালি সব কামত থাকে যাম বুলি কয় কিন্তু যোৱা টাইমত লগ পাবলৈ টান সবকে বহুত বহুতখিনি মৰ্ণনিঙত আহে আমাৰ আমি কাম থকাকেইটাতো মৰ্ণিঙত ৰাতি দেৰি হয় ৰাতিপুৱা উঠিব নোৱাৰো মৰ্নিঙত উঠিবলৈ অকণমান কষ্ট হয় আজিকালি প্ৰায় মানে বেছিভাগ ইভিনিঙে ইভিনিং ৱাক কৰিব আহে ইভিনিংতে দৌৰিব মেলিব আহে মৰ্ণনিঙত এতিয়া ঠাণ্ডা দিনত উঠিবলৈও প্ৰ'বলেম হয় নহ্ অঁ অঁ ম অলপ অলপ মৰ্ণিঙটো উঠিব লাগিব নহ'লে প্ৰবলেম হ'ব পিছত যাব লাগিব নহ'লে নিজৰে অসুবিধা হ'ব পিছত দৌৰিব মেলিব নোৱাৰিম এই হেৰিয়ত গৈ অঁ নহ'লে পিছত তাত গৈ ভালতো কাৰণ তাত ৰাতি অঁ তাত কিমান ৰাতিপুৱা ৰখি ৰখি লাষ্টত দুপৰীয়াহে দৌৰিব পৰা হয় অঁ ইভিনিঙত মানুহ কম থাকে বহুত বেছিও নাই গোটেই মানুহবোৰ মৰ্ণিং ৱাক কৰিবলৈ যায় হ'বয়ে তাত ফিল্ডত

মইও সেইকেইটাক মোৰ লগৰকেইটাক ফোন কৰি চাব লাগিব ইভিনিঙতে যাবৰ কাৰণে চাও কি হয় ফোন কৰি চাব লাগিব এইকেইটা আকৌ যাম বুলি কওতেতো সবেই কয় লাষ্টতহে মানুহকেইটা আজি নাযাওঁ কাইলৈ যাম আৰু কাইলৈ পৰা যাম বুলি কৈ থৈ দিয়ে

এইটো সবে য'ত ত'ত কাম কৰা মানুহহে এতিয়া সবৰে প্ৰবলেম থাকেই আৰু তাত গোটেইখনকে লগো পোৱা হয়

ফোন কৰিব লাগিব এটা এটাকৈ সবকে এটা এটাকৈ ফোন কৰি মাতিব লাগিব নহ'লে নহ'ব মৰ্ণিঙতো বেয়া নহয় নহ্ খালি আমাৰ উঠিবলৈ এতিয়া কষ্ট প্ৰবলেম হয় আকৌ আজিকালি মৰ্ণিঙত ৰাতি দেৰিলৈকে ত কামৰ পৰা গৈ ৰাতিপুৱা মৰ্ণিং সোনকালে উঠিবলৈ প্ৰবলেম হয় কাৰণ সব সবেই বিয় ব্যস্ত থাকে দি দিনটো কামতে লাগি থাকে ৰাতি ৰাতিপুৱা উঠিবলৈ মন নকৰা হ'ল মানুহবোৰ আজিকালি আমাৰ যিকি মেইল লগৰকেইটা

কিবা এটা খাব লাগিব লৈ আহিবি লগত

ন নহ'লে এই বহুত দেৰি হ'ব নহয় আকৌ কিবা এটা লৈ ল'লে ভাল লগত

ভোক লাগিব তেতিয়া কিবা এটা লৈ গ'লে নিজলৈ ভাল লৈ ল'ম তেতিয়া কোৰ এখনকে এই ওচৰতে পায় সেইবোৰ মানুহৰ পৰাই পাম আমাৰ ইয়াৰ পৰা নিব নালাগে ওচৰতে পাই যাম সেইটোও হয় পিছে সেইটো হয় সেইখনৰ ওচৰৰ মানুহতো সব ভাল আৰামত থকা মানুহ নহয় নহয় এই তাত হেৰি আছে নহয় এই অফিচ আছে নহয় ক্ৰিকেট এছ'চিয়েশ্য়নৰ অঁ স্পৰ্টছৰ তাত পাই যাব পাৰো

স্পৰ্টছৰ তাৰ পৰা লৈ ল'ব লাগিব তেতিয়া অঁ তাৰপৰা ইণ্টাৰভিউত প্ৰব্লেম নহ'ব ইণ্টাৰভিউ ইমান কষ্ট কৰি যদি ইণ্টাৰভিউ দিব নাপাওঁ কেনেকুৱা হ'ব অঁ তেতিয়া জোখৰ টাইমতে পাবিগৈ আৰু মই সেই চাৰে চাৰিটামানত পামগৈ চাগে চাই লও তাকে এইবিলাক বাকীখনক ফোন কৰোঁ কি কৰে যাম বুলিতো কৈছে এতিয়া লাষ্ট টাইমত সবৰে কাম থাকে মানে কামৰ পৰা ছুটী নাপায় ছুটী নাপালে যাবও নোৱাৰে নহয় ধৰ সবৰে ঘৰৰ দায়িত্বত থকা ল'ৰা ফটককৈ ছুটী মিলাবলৈও টান হয় অঁ যোৱাটো যাব কিন্তু সেই সব তৎ সেই তৎক্ষণাতে পাবলৈ টান আকৌ

যোৱা যোৱাটো যাব বাৰু চাই লওঁ কি হয় ফোন চোন কৰোঁ ঠিক আছে এখন মৰ্ণনিঙো যাব লাগিব এতিয়া ইভিনিঙত মানে মৰ্ণিনিঙত সুবিধা হয় কাৰণে মৰ্নিঙত এইকেইদিন ইভিনিঙতে ওলাওঁ মৰ্ণিঙত অলপ উঠিবলৈ টান হয় ডিউটিৰ পৰা দেৰিকৈ গৈ ৰাতিপুৱা উঠিবলৈ অকণ প্ৰবলেম হয় আকৌ

তাৰপৰা এই কোৰখনো বিচাৰিবগৈ লাগিব অঁ

অঁ ঠিক আছে দে